ফট'গ্ৰাফাৰ নেকি

আমাৰ ঘৰত মানে বিয়া আছিল বেছিমাৰি ৰে'টটো কিমান চলি আছে এতিয়া পঞ্চাছ হাজাৰ ফট'গ্ৰাফাৰ কেইটা আহিব অ' আমাৰ ঘৰত বিয়া তিনি দিনৰ কাৰণে হ'বটো তিনি দিনৰ পেকেজ আছে নেকি কিবা ঠিক আছে মই আপোনাক কল কৰিম দিয়ক